চৈধ্য ফেব্ৰুৱাৰী ঊনৈছশ নিৰানব্বৈ ত্ৰিশ জুলাই দুই হাজাৰ তিনি তাৰ পিছত দুই অক্টোবৰ ঊনৈছশ পয়ষষ্ঠি চৈধ্য মে' ঊনৈছশ তিৰানব্বৈ আৰু থাৰটিন তেৰ মাৰ্চ দুই হাজাৰ বাইছ